গোটবোৰ ওলাই আত্মসহায়ক গোটবোৰ ওলাই এতিয়া ভালেই হৈছে মইয়ো গোটত আছো পইচা পাতি কেতিয়াবা দিগদাৰ হ'লেও বা অসুখ বিসুখ হ'লেও গোটলৈ যাওঁ গোটৰ পৰা সুদলৈ পইচা আনো আনি মেলি পেলাই হস্পিতেললৈ নিওঁ নি মেলি পেলাই আকৌ আমি সুদলৈ লওঁ সুত আকৌ আমি সুদে মূলে ঘূৰাই দিওঁ